হেল্ল' অ' কওকচোন হয় হয় হয় হয় অ' অ' প্ৰথমতে বেংকলৈ আজিকালি জানাই নহয় ফাৰ্মাৰ লোণ দিয়ে কৃষকৰ ফালৰপৰা তাৰ সেইকাৰণে বেংকলৈ যাব লাগিব বেংকৰপৰা এখন কাগজ ল'ব লাগিব লৈ মেনে সেইখন ফৰ্ম ফিল আপ কৰি লোণৰ কাৰণে পুৱাই মানে বেংকত দি দিলেই আপোনাক দহ পোন্ধৰ দিনৰ মূৰত লোণ দি দিব প্ৰায় দুই দুই লাখ দেৰ লাখ সিমানে পাৰিব

অ'